বাহিৰৰ মানুহক নিজৰ ঠাইখনলৈ আকৰ্ষিত কৰিবপৰাকৈ এনেকুৱাকৈ ঠাইখন সজাই তুলিব লাগে যে বিভিন্ন বস্তুৰে ধুনীয়াকৈ সজাই তুলিব লাগে যাতে বাহিৰৰ মানুহে ক'ব পাৰে যে আমুক ঠাইখনলৈ যাওঁ ব'ল তাত প্ৰাকৃতিক সৌন্দৰ্যই চাবিনে তাৰ পৰিৱেশেই চাবিনে তাৰ কলা সংস্কৃতিয়ে চাবিনে তাৰ মানুহবিলাকৰ আচাৰ ব্যৱহাৰ মানৱীয় গুণসমূহ কলা বহুত সুন্দৰ সুন্দৰ হয় আৰু মানুহক বহুত ভালকৈ আচাৰ ব্যৱহাৰ কৰে মানুহক সন্মান কৰে যাতে বাহিৰৰ মানুহে তেনেকৈ ক'বপৰাকৈ নিজৰ ঠাইখনৰ প্ৰতি আকৰ্ষিত কৰিব লাগে এনেকুৱা এখন ঠাই নিম সজাই তুলিব লাগে যে তাত বাহিৰৰ মানুহে কৈ শেষ কৰিব নোৱাৰে এই ঠাইখনত একো বস্তুৰেই অভাৱ নাই বা ইমান ধুনীয়া পৰিৱেশ তেনেকৈ যাতে আনৰ আগত ক'ব পাৰে বা আজিকালি গুগলত ছাৰ্চ কৰি চাব পাৰে যে আমুক ঠাইখনৰ পৰিৱেশটো কেনেকুৱা সেই বিষয়ে চাব পাৰে পাৰে আৰু বাহিৰৰ মানুহে গৌৰৱ কৰিব পাৰে যে সেই ঠাইখনৰ পৰিৱেশটো ইমান ধুনীয়া মানুহবোৰ ইমান ভাল ইমান অমায়িক তেনেকৈ কৈ গৌৰৱ কৰিব পাৰে এনেকুৱা এখন ঠাই সজাব লাগে যে যাতে মানুহে ক'ব নোৱাৰে যে আমুক ঠাইখনত পৰিৱেশটো ইমান বেয়া বা ইমান তেনেকৈ ক'ব নোৱাৰাকৈ সজাই তুলিব লাগে মানুহৰ মাজত মিলা প্ৰীতি থাকিব লাগে বাহিৰৰ মানুহ আহি সেই বেলেগ তেওঁলোকৰ লগৰবিলাকক যাতে ক'ব পাৰে যে আমুক ঠাইখনলৈ গৈছিলোঁ সেই ঠাইখনত ইমান ধুনীয়া পৰিৱেশ মানুহবোৰ ইমান মৰমীয়াল আৰু তাৰ পৰিৱেশটোৱে মানুহক মোহিত কৰি তুলিব পাৰে তাত গ'লে আৰু আহিব মন নেযায় থাকিব মন যায় তেনেকৈ যাতে ক'ব পাৰে পৰিৱেশটো পৰিৱেশটো সুন্দৰ হ'ব লাগে পৰিৱেশটো গঢ়ি তোলাত সকলো সেই ঠাইখনৰ মানুহবোৰ সহযোগ কৰিব লাগে ইজনে আনজনক আৰু সকলোৱে আলোচনা কৰিব লাগে আমি কেনেকৈ এই পৰিৱেশটো বা আমাৰ ঠাইখন কেনেকৈ সুন্দৰকৈ সজাই তুলিব পাৰোঁ যাতে বাহিৰৰ মানুহ আহিলে আকৰ্ষিত হ'বপৰাকৈ যাতে সেই বাহিৰৰ মানুহে আহি একো বস্তুৱেই অভাৱ নেপায় ভালকৈ থাকিব পাৰে খাব পাৰে পাৰে আৰু বাহিৰৰ মানুহে আহি যাতে কোনো ধৰণৰ অশান্তি নেপায় সেই কথাত গুৰুত্ব দিব লাগে আমি সকলোৱে সেই ঠাইখনৰ মানুহখিনিয়ে ভাবিব লাগে যে আমি সকলোৱে মিলি জুলি ঠাইখন সুন্দৰকৈ সজাই তুলিব লাগে সেই ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য সুন্দৰময় হ'ব লাগে সেই প্ৰাকৃতিক সৌন্দৰ্য হ'বলৈ হ'লে তাত বিভিন্ন ধৰণৰ গছ গছনি ৰুই পৰিৱেশটো ধুনীয়া কৰিব লাগে আৰু ৰাস্তা ঘাটবোৰ চাফচিকুণকৈ ৰাখিব লাগে যাতে বাহিৰৰ মানুহে আহি সেই ঠাইখন লেতেৰা বুলি ক'ব নোৱাৰে ইমান চাফচিকুণ আৰু মানুহবোৰ ইমান চাফচিকুণ তেনেকৈ যাতে বাহিৰত গৈ ক'ব পাৰে বা সেই ঠাইখনো মানুহখিনিক যাতে সন্মুখতে কৈ থৈ যাব পাৰে যে আপোনালোকৰ ইয়ালৈ আহি বহুত ভাল লাগিলে পৰিৱেশটো ইমান ধুনীয়া একো বস্তুৰেই অভাৱ নাই ইমান এটা সুন্দৰ পৰিৱেশ আপোনালোকে সজাই তুলিছে তেনেকৈ যাতে ক'ব পাৰে